এই ঠাইত নিৰ্দিষ্ট ঋতুত বহু লোকক লোকৰ ৰোগ যেনে চৰ্দি ফ্লু আৰু ক'লেৰাও হয় কিন্তু এই ৰোগ হ'লেও বিশেষ ভয় কৰিবলগীয়া নহয় আমি সাধাৰণতে এই ৰোগ হ'লে ঘৰুৱা চিকিৎসা কৰো এই এল'পেথিক বা হেৰিয়ৰ ডক্তৰৰ ওচৰলৈ যাবলৈ নিবিচাৰো ঘৰতে ফ্লু হ'লে চৰ্দি কাঁহ চৰ্দি হ'লে মানে আমি ঘৰতেই এই জালুক আদা তুলসী দি চাহ পানী চাহ পানী খাওঁ চাহ পানী খাই আৰু লগতে জালুক জালুক দি মাংসৰ লগত খোৱা হয় তাৰ উপৰি ছয়শ চৰ্দি কাঁহ হ'লে মানে শেৱালি ফুলৰ ৰস পিচি খোৱা হয় কলেৰা হ'লে মানে আমি সাধাৰণতে ডক্টৰৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতেই থকা থকা বন দৰৱৰ চিকিৎসা কৰি ভালপাওঁ বিশেষকে বিশেষকে টেঙামৰা ৰঙা টেঙামৰা চ আৰু এইটো কি আছিলে মচুন্দৈ মচুন্দৈ পাতত দি খাই পাতত দি খোৱা হয় খোৱা হয় আৰু গেলোৱা গোল নেমু আদি আদিৰে চিকিৎসা কৰা হয় তাতোকৈ যদি বেছি অনু চৰ্দি ই হোৱা যেন অনুভৱ কৰিলে আমি অনুভৱ কৰিলে মানে অনুভৱ কৰিলে গৰম ভাপ ভাপ ভাপ দিবলৈ বা গৰম পানী দি গৰম পানী খাবলৈ যত্ন কৰোঁ ইয়াৰ উপৰিও এই বেমাৰৰ কাৰণে ভয় কৰিবলগীয়া একো নাই সাধাৰণতে বতৰ সলনি হ'লে গৰম বা ঠাণ্ডা পৰিলে আজিকালি চৰ্দি কাঁহ বা কলেৰা হোৱা দেখা যায়